অঁ কওকচোন অঁ পাৰ্চেল আপোনাৰ কি আছিলে বাৰু পাৰ্চেল অঁ দাদা অঁ মানে দাদা এই কেছ এটা হৈ গ'ল মানে মোৰ এই অসুবিধা এটা হ'ল মানে আমাৰ মা আছিলে মা মানে গুৱাহাটীত থাকেতো ত' মানে তেওঁ এই অসুবিধা হ'ল তেওঁ এই হাৰ্টৰ পেচেণ্ট যে ত' মানে মোৰ ইমাৰ্জেঞ্চিয়ে মানে আহিব লগা হ'ল মানে গুৱাহাটী কালিয়ে ছ' মানে এই আপোনাৰ তাতে আপোনালোকৰ মানে যোনটো এৰিয়া এৰিয়াৰ মানে বয় লোৱা নাইতো বৰ্তমান কুৰিয়াৰ বয় মই সেইফালৰ এৰিয়াতো চাই আছিলোঁ ডেলিভাৰী কৰি আছিলোঁ কিন্তু বৰ্তমান মানে সেই মাৰ অসুবিধা হৈ গ'ল যে মাৰ বেমাৰ হোৱাৰ কাৰণে মোৰ আহিব লগা হ'ল ইয়ালে ও মাক এডমিট কৰা হৈছে মোৰ ইয়াত জি এন আৰ চিত মই বৰ্তমানে এই গুৱাহাটীত আছোঁ আপোনাৰ জি এন আৰ চিত ভৰ্তি কৰি থৈছো মাক অঁ আপোনাৰ পাৰ্চেলটো আমাৰ এই অফিচতে আছে অফিচটো আপোনাৰ হেৰি ইয়াত এইডোখৰত ডাউন টাউন চিনি পায় নহয় চাগে অঁ তাতে আপোনাৰ ঘৰটো অঁ দাদা অঁ অঁ নহয় দাদা বেয়া নেপাব অসুবিধা এটা হ'ল যে তাকেই মানে অলপ দিগদাৰ হৈ গৈছে দিয়াত আপুনি পাৰে যদি যদি আপোনাৰ বেছি আৰ্জেণ্ট হৈছে আমাৰ এই অফিচৰ পৰা লৈ যাব পাৰে পাৰ্চেলটো আৰু যদি মই দিবলগীয়া হয় মই চাগে পৰশি মানে মই এই অফিচ জইন কৰিম ত' পৰশি মই মৰ্ণিঙত আপোনাক ডেলিভাৰ কৰিব পাৰিম

অঁ অঁ অঁ দাদা বাকী আপুনি পে'মেণ্ট আপোনাৰ ক্লিয়াৰ আছিলে চাগে

অঁ অনলাইনকে দিয়া পে'মেণ্ট কৰা আছে ন তেতিয়া আচ্ছা দাদা আপুনি তেহেলে নিজেই দিবহি চাগে অঁ তেতিয়াহ'লে দাদা অঁ এই ডাউন টাউন যোনখন স্কুল আছে স্কুলখন নোপোৱাৰ আগতে আপোনাৰ ভেপাই অফিচটো আপোনাৰ ৰাইট ছাইডে পাব অঁ ৰাইট ছাইডে আপোনাৰ ওচৰতে না নাই নালাগে ৰাস্তা মেইন ৰাস্তাৰ কাষতে আছে অঁ এটা কাম কৰিব নহ'লে আপুনি যোনদিনাখন যাব তালৈ মোলে ফোন এটা কৰিব মই আপোনাক সেই তাত ফোন এটা কৰি দি দিম মানুহজন অঁ আজি আজি আজি যাব ন ঠিক আছে বাৰু দাদা মই আপুনি যেতিয়া পাবগে মোক ফোন এটা কৰিব মই আপোনাক কণ্টেক কৰাই দিম তাৰ অঁ অঁ ঠিক আছে দিয়ক